ছাৰ নমস্কাৰ ছাৰ মই গুৱাহাটীৰ পৰা ক'লোঁ আপুনি টুৰ গাইড শচীন শৰ্মা হয়নে হয় হয় ছাৰ মই গুৱাহাটীৰ পৰা ক'লোঁ মই এতিয়া বৰ্তমান গৱেষণা কৰি আছোঁ গুৱাহাটী বিশ্ববিদ্যালয়তে ছাৰ মই আচলতে এইফালে ডিব্ৰুগড় ফালে মই ইমান যোৱা নাই সেইফালৰ মই ইমান জেগাবোৰ চিনি নেপাওঁ গতিকে মই এনেকৈ টুৰিষ্ট এজেঞ্চীৰ লগত কণ্টেক্ট কৰোঁতে আপোনাৰ নামটোৱেই প্ৰথমে দিলে সেইকাৰণে ভাবিলোঁ মই আগতীয়াকৈ আপোনাক ফোন কৰোঁ ছাৰ মই আচলতে এই আপোনালোকৰ ডিব্ৰুগড় অঞ্চলৰ আপুনি জানেই ছাগৈ সেইফালে আমি যিমান বাগানৰ কথা কৈছোঁ সেইফালেই বহুত সংখ্যক বাগান আছে সেইকাৰণে মই ভাবিছিলোঁ যে সেইফালে মই এবাৰ চাবলৈ যাম বুলি ভাবিছোঁ মই অলপ গৱেষণাৰ কামতো সেইখিনি অলপ প্ৰয়োজন হৈছিল মই আচলতে ছাৰ ফেব্ৰুৱাৰী মানতে যাম বুলি ভাবিছিলোঁ গতিকে আপোনাৰ সময় সুবিধা মিলাই যদি আপুনি ডে'ট এটা দিয়ে মই তেতিয়া খালী ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহতে যদি আপুনি সময়টো দিব পাৰে তেতিয়া ছাৰ মই নথৈ উপকৃত হ'ম হয় হয় অঁ হয় হয় অঁ হয় হয় অঁ হয় হয় আচলতে ছাৰ মোৰ অলপ কামখিনি সৰহকৈয়ে তথাপিওতো মই এতিয়া ইমান দিনৰ কাৰণে যাব নোৱাৰিম তথাপিতো মই দুদিন ভাবিছোঁ আৰু দুদিনতে চাই শেষ কৰিব পাৰিম নে বাৰু ছাৰ হয় হয় ছাৰ ছাৰ আপুনি ছাৰ মই আৰু এটা কথা সুধিব বিচাৰিছিলোঁ মোৰ আচলতে মোৰ ঘৰৰ মোৰ লগতে মোৰ ভণ্টিও যাব বুলি ভাবিছে আমি তেনেকৈ থাকা খোৱা বা এনেকুৱাবোৰৰ সুবিধাৰ কাৰণে কিবা আপোনালোকে অকণমান সুবিধা কৰি দিব পাৰিব নেকি ছাৰ মোৰ ইমান চিনাকী নাই অঁ হয় হয় ছাৰ ঠিক আছে থেংক ইউ ছ' মাচ্ছ ছাৰ ঠিক আছে হ'ব